আমাৰ গাঁওখনৰ নাম হৈছে আমৰি খোৱা আমাৰ আমৰি খোৱা গাঁৱত সচৰাচৰ ৰন্ধন প্ৰণালীবিলাক অলপ নৰ্মেল টাইপৰ খানা খোৱা যায় আমাৰ আমৰি খোৱা গাঁৱত যেনে

বিয়া কাজ এইবিলাকত আমাৰ তৰকাৰী দালি মাছ মাংস পনীৰ ইত্যাদি এইবিলাক খানাত ব্যৱহাৰ হয় আৰু আমাৰ খানাৰ ৰন্ধন প্ৰণালীবিলাক হৈছে এনেকুৱা যেনে মা মাংসৰ আঞ্জা বেছিকৈ আমাৰ আলু আলুৰে বনায় তাৰপিছত মাছ মাছটো আলু আলুৰেও বনায় বিলাহীৰেও বনায় টেঙাৰেও বনায় তাৰ আপোনাৰ মগজেৰেও বনায় মাছ বনাৰ প্ৰণালী বহুতটা আছে কিন্তু মাংসৰ প্ৰণালীটো আমাৰ যিটো খাহীৰ মাংস খাহীৰ মাংসটো বিশেষকৈ বেছিকৈ আলুৰেই বনা যায় মাংস হাঁহৰ মাংস হাঁহৰ মাংসটো অলপ বেলেগ পদ্ধতিৰে বেলেগ বেলেগ প্ৰণালীৰে বনাই যেনে আলুৰেও বনায় তাৰপিছত আপোনাৰ কিছুমানে কোমোৰাৰেও ব বনাই খায় হাঁহৰ মাংস বিলাহীৰেও বনাই খায় মাছ বুলি ক'লে যিখিনি ডাঙৰ মাছ সেইখিনি আপোনাৰ কাজ বিয়া এনেহেন সিহঁত ব্যৱহাৰ হয় আৰু সৰু মাছ যিখিনি আছে আমাৰ ঘৰুৱা ঘৰুৱা খানা হিচাপে ব্যৱহাৰ হয় সেইখিনি মাছ আপোনাৰ ঘৰত বিশেষকৈ বেছিকৈ ব্যৱহাৰ হয় আৰু ডাঙৰ মাছো ঘৰত ব্যৱহাৰ হয় কিন্তু সৰু মাছটো বিয়া কাজত ব্যৱহাৰ নকৰে এতিয়া সৰু মাছ বুলি ক'লে আপোনাৰ যিখিনি যিখিনি সেইটো ঘৰতে ব্যৱহাৰ বেছিকৈ খোৱা যায় বনৰীয়া মাছখিনি এতিয়া ৰন্ধন প্ৰণালী আৰু বহুত আছে যেনে তৰকাৰী তৰকাৰী বুলি ক'লে লাও আপোনাৰ সেইটো চব্জি চব্জি কয় চব্জিটো আপোনাৰ বহুতটা চব্জি লগ কৰি বনাই এইটো তৰকাৰীও কয় আমাৰ ইয়াত থলুৱা ভাষাত তৰকাৰীটোত লাও থাকে আপোনাৰ আলু দিয়া হয় তাৰপিছত এনেকৈ ফুলকবিকে আদি কৰি বহুতটা দি মাথোন এনেকৈ বনাই আৰু তৰকাৰী তাৰপিছত দালি দালিটো আমাৰ ইয়াত মচুৰ দালিটো বেছিকৈ চলে মাহৰ দালিও খোৱা যায় মাহটো মাহৰ দালিটো আপোনাৰ খানা কাজত বিয়াত সেইবিলাকতো ব্যৱহাৰ হয় দালি হিচাপে আৰু মচুৰ দাইলটো আমাৰ ইয়াত বেছিকৈ ব্যৱহাৰ হয় আপোনাৰ সেই তাৰপিছত ভাজি ভাজি বুলি ক'লে আমাৰ ইয়াত আপোনাৰ এ দেচী সৰু আলু বিন ভাজা সৰু আলু এইবিলাক আমাৰ ইহঁত খাদ্যত বেছি ব্যৱহাৰ হয় এইটো অঞ্চলত ৰন্ধা কিছুমান খাদ্যৰ বিষয়ে ক ইতা আপোনাৰ খাদ্যৰ বিষয়ে ক'বলৈ গ'লে এইখিনি আৰু মই ভাল পোৱা খাদ্য হৈছে আপোনাৰ চব্জি চব্জিটো মই বেছি ভাল পাওঁ দালিটো ভাল পাওঁ মাছ মাংস মাছ মাংসটো বেয়া নাপাওঁ